হেল্ল' অঁ কোন বাৰু এই আছোঁ এনেই ভালেই ভালে অঁ তুমি কি কৰিছা অঁ

এই নাই খোৱা মই খাম আৰু লাহে ধীৰে তাৰ পৰা হেৰি

অঁ কোন কোন যাবা অঁ অঁ মোৰ আছিলে বাৰু বজাৰ কেইটামান কৰিবলৈ

অঁ গাড়ী ক'ৰ

সোমাবা আকৌ আৰু হেৰি কেইজনী কেইজনী আছে কেইজনমান সৰহকে হ'লে ভাল আৰু অঁ

অঁ পাৰিম বাৰু গাড়ীখন ল'লে ভালেই হ'ব মোৰো ভাল ডাঙৰ ডাঙৰ বস্তু দুটামান আনিবলে আছে

অঁ অঁ ভালেই হ'ব ন তাৰ পৰা শাক পাচলিবোৰ আনিবলৈ ভাল হ'ব কি আনিবানো বজাৰ

সেইকাৰণে মোৰ ভাগৰ বস্তুকেইটাকে আনিব লাগিব আৰু মোৰ বস্তু আকৌ হেৰি অঁ আকৌ সেই হেৰি কেৰাহী এখন আনিম বুলি ভাবিছোঁ গাড়ীখন লৈ গ'লে ডাঙৰ এখন আনিব লাগিব তাৰ ডাঙৰ এখন আকৌ লাগে ঘৰত কেৰাহী দুখনমান মই বোলো ডাঙৰ এখন সৰু এখন সেনেকে আনিম বুলি ভাবিছোঁ আৰু কিবাকিবি পাতিলে লাগে

ইমান দাম শাক পাচলি বাৰীটো হৈছে আৰু পালেং কেইডালমান ধনিয়া কেইডালমান সেনেকে হৈছে আৰু তাকে সেই ঘৰতে খাবলৈ হৈছে আৰু দুডাল এডাল তোমালোকৰ হেৰি ধান চান হেৰি দাই শেষ হ'ল নেকি

ইমান খেতিত খৰচ হয় অলপ খৰচ নহয় ন

তাকে সেইকাৰণে জানো পাই অহা বছৰ কৰোঁ নে নকৰোঁ তাকে চিন্তা কৰিছোঁ

নাই আকৌ চাউলৰ যিহে দাম হ'ল ন চাউল কিনি খাবলৈও চিন্তা হয় চাউল দাম হ'ল অঁ আমাৰ ইয়াত হেৰি হ'ল আকৌ ঘৰ চাউলবোৰ কিছুমান চল্লিছ টকাত দিয়ে কিছুমানে পঞ্চাছ টকা লগাই দিছে কেইঘৰ মানে ইমান দাম কৰিছে অঁ হ'লো খেতিটো আমাৰটো এতিয়া আমাৰটো এতিয়া মাটি বহুতখিনি আছে ক'ম ক'লেতো আমাৰ খাই বৈ দুবছৰ যাবগৈ এবছৰ কৰিলে দুবছৰ নকৰিলেও হ'ব

দিগদাৰ আকৌ এইবাৰ এতিয়া ধান নোৱালো আইঅ' যি ঠগন দিলে

বাধ্যত পৰি দিছোঁ আৰু দাম বহোৱাৰ নিচিনাই হৈছে ইমান দাম

ইমান দাম

পইচা একদম যিটো বিচাৰিছে সেইটো লাগেই

তেও নেমানে অঁ তেও নেমানে থাক বোলো বাল বঙালী অঁ ইমান ফিট মাৰিছে

ঘৰতে মতামানুহ কেইটা থকা হ'লেতো কাম কৰা দৰকাৰ নাই তাকে আৰু কিনো খেতি কৰা তাতকে কিনি খোৱাতকে চাৰহে হৈছে এইখিনি চাবলৈ দিগদাৰ তোমালোকৰ এতিয়া চব হাজিৰা লগাইছা নেকি অঁ অঁ তোমালোকৰ এতিয়া মতা মানুহকেইটা মতা মানুহকেইটাৰ পৰা বহুত সহায় পাইছোঁ ন তোমাৰ ল'ৰা পাৰিব ডাঙৰ হৈছে এইবাৰ হাই ছেকেণ্ডৰী ফাইনেল দিব ন দোকান পালেহি আকৌ হেই ল'ৰাটাে নপঢ়ে অঁ ল'ৰাটো অকল সেই ঘূৰি ফুৰোতে যায় জানো জানো কেনেকে ভগৱানে যদি চাই কৰিব নহ'লে নাই আৰু সেইহে আকৌ গাড়ী বাইক চাইক নতুনকে লৈ দিছোঁ তাকে আকৌ লাগ বুলি কলত বাইক লৈ দিছোঁ

পঢ়িবলৈতো সদায় কৈ থাকোঁ সিহে আকৌ এৰি দিছোঁ আৰু যি হয় হওক বা নিজে তাৰ লগতে আমিও লাজ পাবলৈ হ'ব আৰু ঠিক আছে

ভাত বনালে নি

হাঁহ দুটা আমাৰ ঘৰৰ পৰা এটা নিছে সিহঁতৰ ঘৰ এটা আকৌ মাছ জানো আনিছে নে নাই ক'ব নোৱাৰাে দেই তাৰপিছত আৰু হেৰি তোমালোকৰ খালা নে কিনো অঁ

তেতিয়া তেতিয়া হেৰি কৰিব লাগিব চাউল ধান অলপ বহাই পিনি অঁ সেনেকে কৰিব লাগিব

বাকী ঠিকে আৰু কাইলে এতিয়া কাইলে যোৱাটো বুধবাৰে কৈছে নে

বুধবাৰে ন মই যাম বুলিয়ে ভাবিছোঁ তাৰমানে সেই কেৰাহীখন বহুত দৰকাৰী নে কেৰাহীখন কিমান লোকৰ ঘৰত বিচাৰি ফুৰিবা সেইকাৰণে আৰু ঘৰতে মতিম বাৰু কেৰাহী চেৰাহী আনি পিনি ন

বুধবাৰে ওলাম তুমি ফোন এটা কৰিবা হ'ব হ'ব